ফুল আৰু শাক পাচলিৰ ভিতৰত মই মোৰ বাগিচাত ফুল লগাই মই বেছি ভাল পাওঁ কিয়নো ফুলে যেতিয়া কলি মেলে তাৰ পৰা যেতিয়া পাহি মেলে সেই ফুলজোপা দেখি মানুহৰ মনত এটা আনন্দৰ জোৱাৰ উঠে কিয়নো ফুলবিলাক কলি মেলাৰ পাছতেই আমি অপেক্ষা কৰোঁ ফুলপাহ পাহি মেলাৰ ফুলজোপাৰ লগত আমি এটা নৱজাত শিশুৰ তুলনা কৰিব পাৰোঁ যিদৰে এটা নৱজাত শিশু লাহে লাহে ডাঙৰ হৈ আহে তাক আমি হঁহা কন্দা প্ৰতিটো ৰূপত যিদৰে চাবলৈ বিচাৰোঁ ঠিক তেনেদৰে এজোপা ফুলো হৈছে এটা নৱজাত শিশুৰ দৰে তাক আমি সৰুৰ পৰা প্ৰতিপালন কৰি পানী সাৰ দি ডাঙৰ হোৱাত সহায় কৰোঁ আৰু কেনেধৰণে সি ডাঙৰ হৈছে তাক আমি সদায় দৃষ্টি ৰাখোঁ আৰু যেতিয়া লাহে লাহে সেই ফুলজোপা কলি মেলে তেতিয়া সেই মানুহজনৰ ওপৰত বা যিয়ে সেই ফুলজোপা দিনক দিনক প্ৰতি দিনে বা নিতৌ প্ৰতিপালন কৰে তেওঁৰ মনত এটা বেলেগেই আনন্দৰ জোৱাৰ উঠে ত' সেই গতিকে মই মোৰ বাগিচাত সাদায় ফুল লগায়েই মই ভাল পাওঁ আৰু ফুল বিলাক হৈছে যিয়ে আমাক কি প্ৰকৃতিৰ এটা নতুন সোভাৰ সৃষ্টি কৰে ফুলে আমাক মনত আনন্দ তুলে কিয়নো ফুল যেতিয়া ফুলে সেই ফুলৰ পৰা এটা সুগন্ধ ওলায় সেই সুগন্ধ যেতিয়া বায়ুৰ লগত মিহলি হয় চাৰিওকাষে বিয়পি পৰে সেই বিয়পা সুগন্ধই মানুহৰ মনত বহুত বেছি আনন্দৰ সৃষ্টি কৰে ইয়াৰ লগতে মোৰ বাগিচাত মই অক্সিজেন প্ৰদান কৰিবৰ পৰা বিভিন্ন ধৰণৰ গছ বিলাকো লগাওঁ অকল বাহিৰত সোৱাই নহয় ভিতৰত ৰাখিব পৰাও বিভিন্ন ধৰণৰ যেনে মাণি প্লাণ্ট এল'ভেৰা আদিও মই ভিতৰত ৰাখোঁ যিয়ে আমাক উৎকৃষ্টমানৰ অক্সিজেন প্ৰদান কৰে ইয়াৰ লগতে মই মোৰ বাগিচাত তুলসী গছো লগাওঁ আমি জানোঁ যে তুলসী গছে আমাক যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰদান কৰে অক্সিজেনৰ লগতে তুলসী পাত আমাৰ বহুমূলীয়া ঔষধৰো কাম কৰে তেনেদৰে আমি যদি চাবলৈ যাওঁ এল'ভেৰাই আমাক চালৰ যতন চুলিৰ যতনৰ লগতে বিভিন্ন ধৰণৰ বেমাৰত ঔষধৰো কাম কৰে সেই গতিকে ফুল লগাই মই অতি আনন নিজকে আনন্দ উপভোগ কৰোঁ আৰু ফুলৰ মাজত থাকি এখন বাগিচাৰ ডাঙৰ বাগিচাৰ মাজত থকাৰ দৰে মই অনুভৱ কৰোঁ আৰু সেই ফুলে যেতিয়া হাঁহে তেতিয়া মোৰ মনৰ মাজত থকা বেজাৰবিলাক নিজে নিজে নোহোৱা হৈ যায় ফুলৰ হাঁহিত মই নিজৰ দুখবিলাক পাহৰি তাত আনন্দ আৰু ফুৰ্তিবিলাক বিচাৰি পাওঁ সেই গতিকে বাগিচাত ফুল ফুলিলেই মোৰ মনটো আনন্দত মতলীয়া হৈ উঠে আৰু ফুলবিলাকত মই নিতৌ যিদৰে এটা নৱজাত শিশুক প্ৰতিপালন কৰা হয় ঠিক তেনেদৰে মই নিতৌ পুৱা গধূলি সেই ফুলবিলাকৰ প্ৰতিপালন কৰোঁ তাত সাৰ পানী আদি দিওঁ যাতে সিঁহত সদায় সতেজ হৈ থাকে আৰু কোনোদিন সেই ফুলবিলাক যাতে শুকাই নাজায় তাৰো ফালেও মই মন ৰাখোঁ আৰু সেই ফুলগছবিলাক মই যেতিয়া ভিতৰত ৰাখোঁ বা বাৰান্দাত ৰাখোঁ তাক লক্ষ্য কৰোঁ যাতে সেই ফুলজোপাই নিতৌ সূৰ্য্যৰ কুমলীয়া তাপ পায় আৰু বৰষুণৰ সময়তো যাতে সুন্দৰভাৱে বৰষুণ পায়